হেল্ল' দাদা শইকীয়া ট্ৰেভেলচ হয়নে বাৰু মানে মোৰ যোৱাকালি মই ৰাতি ট্ৰেইনত গুৱাহাটীৰ পৰা আহিছিলোঁ মই এতিয়া নামিলো ৰাতিপুৱা তাৰ পাছত মই ঘৰ যাব লাগিছিলে মানে আৰু এই এড্ৰেছটো হ'ল আপোনাৰ কেবি ৰো মানে লক্ষীম কেবি ৰোডেদি গৈ এঙাৰখোৱা বুলি জেগা এটুকুৰা আছে তাৰ পৰা অলপ ভিতৰত মোক শিঙিমাৰী নামৰ জেগা টুকুৰাত মোক নমাই দিলে হ'ব সেই তাৰ কাৰণে আপোনালোকৰ ওচৰত গাড়ী এভেইলেবুল আছে নেকি ধৰক যিকোনো গাড়ী হ'লে হ'ল মোক ইমান বেছি বস্তু নাই সৰু গাড়ী হ'লেও বা টেক্সি অ'ট' বা কিবা যিকোনো সৰু গাড়ী হ'লেও মোক পঠাই দিব পাৰিবনে আৰু দাদা মই কথা এটা সোধোঁ বুলি ভাবিছিলোঁ মানে মই ধৰক লখিমপুৰত দুদিনমান থাকিম তাৰ কাৰণে আপোনালোকে মোক ধৰক পদুমনি থান এইফালে বাসুদেৱ এনেকৈ দুটামান জেগা ঘূৰিবলগীয়া আছে তাৰ কাৰণে মোক এনেকৈ ধৰক ভাড়াৰ কাৰণে গাড়ী নিব পৰাকৈ আপোনালোকৰ তাত পোৱা যাব নেকি বাৰু দাদা আপুনি মোক এই কথাকেইটা জনাই দিবচোন এবাৰ